সাধাৰণতে আমি টেপৰ পানী ব্যৱহাৰ কৰোঁ কিন্তু বিয়া বা ডাঙৰ অনুষ্ঠানত হ'লে বহুত পৰিমাণৰ পানীৰ দৰকাৰ হয় সেই কাৰণে বিয়া বাৰু বা ডাঙৰ অনুষ্ঠান হ'লে আমি টেংকীৰ পানী ব্যৱহাৰ কৰোঁ টেংকীত আমি আগতীয়াকৈ টিউবেল বা মটৰৰ যোগেদি পানী সুমিয়াই ভৰাই ৰাখোঁ আৰু প্ৰয়োজন সাপেক্ষে আমি ডাঙৰ অনুষ্ঠান হ'লে টেংকীৰ পৰা পানী উলিয়াই কিনি সেই পানী ব্যৱহাৰ কৰোঁ কিন্তু সেই পানী সকলো বস্তুতে ব্যৱহাৰ কৰিব পৰা নাযায় টেংকীৰ পানীবোৰ আমি খোৱাত ব্যৱহাৰ কৰিব পৰা নাযায় এটা ডাঙৰ অনুষ্ঠান কৰিবলৈ হ'লে বহুতো মানুহ আহে বহুত দূৰ দূৰৰ পৰা মানুহ আহে আৰু মানুহৰ স্বাস্থ্যৰ কথা থাকে যে টেংকীত মটৰৰ পানী আমি ভৰাই ৰাখোঁ কিন্তু সেইটো পানী পৰিষ্কাৰ নহয় বা সেইটো পানী খাব পৰা অৱস্থাত নাথাকে সেই কাৰণে আমি সেই টেংকীৰ পানীবোৰ বাচন বৰ্তন ধুবলৈ বা বস্তু পানী বোৰ ধুবলৈ আৰু বস্তু পাতি আমি ভাত চব্জি বনাবৰ কাৰণেই আমি সেইবোৰ পানী ব্যৱহাৰ কৰোঁ কিন্তু খাবৰ কাৰণে আমি দোকানৰ পৰা এক বেলেগকৈ পানী আনিব লগা হয় আৰু তেনেদৰে আৰু দোকানৰ পৰা আনি কিনি সকলো প্ৰয়োজন পূৰণ কৰিব পৰা নাযায় বা সকলো মানুহৰ কাৰণে দোকানৰ পানীয়ে পানী আনি পিনি খোৱাটো সম্ভৱ নহয় সেই কাৰণে আমি কেতিয়াবা আমাৰ নিজৰ ফিল্টাৰ ফিল্টাৰৰ পআ পানী ফিল্টাৰ কৰি কিনি সেই ফিল্টাৰৰ যোগেদি আমি পানী খোৱাব লগা হয়